মই মোৰ পঢ়া শুনা আৰু পৰা ধৰি চাকৰি কৰালৈকে মই দুটামান এই বিষয়ে কথা ক'ব পৰা পাৰিম যেনে মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া তেতিয়া মই ওচৰৰ গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাক মা দেউতাই আজিৰ যুগৰ ল'ৰাৰ দৰে স্কুললৈ অনা নিয়া কৰা এইবোৰ বিষয়ে একো নাজানিছিল কাৰণ সেই সময়ত আমাৰ মা দেউতাহঁতে খেতি পথাৰত ব্যস্ত হৈ থাকে আৰু যথেষ্ট কাম কৰিব লাগে সেইকাৰণে আমি আমাৰ পঢ়াশালীলৈ পুৱা ন বজাত যাওঁ আৰু ন দহ বজাত স্কুলৰ পাঠদান হয় দহ বজাৰ পৰা আমি তিনি বজাত বিদ্যালয়ত পঢ়া শুনা কৰি ঘৰলৈ ঘূৰি আহোঁ আৰু সেই যেতিয়া আমি পঢ়িছিলোঁ সেই সময়ত আমাৰ কোনো ঘৰুৱা শিক্ষক নাছিল আমাক ছাৰ বাইদেউহঁতে প্ৰায়মেৰী স্কুলত যি পঢ়ুৱাই তাকেই আমি আহি মনোযোগেৰে ঘৰত অধ্যয়ন কৰিছিলোঁ আৰু পিছদিনা যিটো বুজি নাপাওঁ বা আমাৰ জনাত অসুবিধা হয় সেইটো গৈ আকৌ বিদ্যালয়ত আমি ছাৰ বাইদেউহঁতৰ পৰা শিকি লওঁ আৰু শিকাৰ পিছত বাইদেউহঁতে আমাক ভালদৰে বুজাই দিয়ে তেতিয়াৰ দিনত প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণী দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীলৈকে আমি পঢ়িছিলোঁ তাৰপিছতহে আমি ষষ্ঠ শ্ৰেণীৰ পৰা হাই স্কুলত পাঠদান কৰিবলৈ লৈছিলোঁ আৰু হাই স্কুলৰ পাঠদান কৰিব যেতিয়া কৰিছিলোঁ সেই সময়তো আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰিবৰ কাৰণে কোনো অসুবিধা নাছিল আমি নিজেই বিদ্যালয়লৈ গৈছিলোঁ বিদ্যালয়লৈ বিদ্যালয়ত গৈ আমি পাঠদান গ্ৰহণ কৰিছিলোঁ নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত হওঁ আৰু নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ পাঠদান শেষ কৰি ঘৰলৈ ঘূৰি আহোঁ কাৰণ সেই সময়ত আমাৰ যিসকল শিক্ষকে আমাক পঢ়ুৱাইছিল বা পাঠদান দিছিল তেওঁলোকে আমাক ভালদৰে শ্ৰেণীতে বুজাই দিছিল শিকাইছিল আৰু নোৱাৰিলে আমাক বেটেৰে কোবাইছিলেও তাৰ কাৰণে আমাৰ ঘৰৰ কোনেও অভিযোগ নকৰে কাৰণ সেই কথাটো জানিলেও আমাকেই দোষ দিয়ে কাৰণ তহঁতি ঘৰত ভালকৈ নপঢ়িলি সেইকাৰণে তহঁতক ছাৰে মাৰিছে ভালে হৈছে তেনেকৈ ধৰণে কয় আৰু এই দৰেই পঢ়ি মেলি মই হাই স্কুলৰ শিক্ষান্ত পৰীক্ষাত দেওনাটো পাৰ হ'লোঁ তাৰ পিছতেই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত মই কলেজ শিক্ষা আৰম্ভ কৰিলোঁ আৰু বি এ পাছ কৰাৰ পিছত অন্ততঃ এখন হাইস্কুলত মই শিক্ষকতা কৰিবলৈ গ'লোঁ সেই বি সেইখন স্কুলত মই দহবছৰ দিন অবৈতনিকভাৱে খাতি তাৰ পিছহে মই মোৰ চাকৰিটো নিয়মীয়া হৈছিল আৰু তেতিয়াৰ পৰাই মই চাকৰিয়ালকাল জী চাকৰিয়াল জীৱনটো আৰম্ভ কৰিছিলোঁ আৰু অৱশেষত গৈ মই যিখন বিদ্যালয়ত মই প্ৰথমে কি কৈছিলোঁ শিক্ষকতা কৰিছিলোঁ সেইখন বিছ বছৰ কৰাৰ পিছত বাকী দুই হজাৰ চনৰ পৰা মই বেলেগ এখন স্কুলত আহি শিক্ষকতা কৰি শেষত মই মোৰ চাকৰি কালৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলোঁ এইয়ে হ'ল মোৰ পঢ়াৰ আৰু চাকৰি কৰাৰ দিন